তেইছ দহ দুহেজাৰ তিনি এঘাৰ এঘাৰ দুহেজাৰ বাইছ তেৰ এক দুহেজাৰ চৌব্বিছ তিনি দুই দুহেজাৰ পঁচিছ পাঁচ তিনি দুহেজাৰ চৌব্বিছ